অসমীয়া ভাষাটো সংৰক্ষণ আৰু প্ৰচাৰ কৰিবলৈ আমি কিছুমান প্ৰচেষ্টা হাতত ল'ব পাৰোঁ বা আমাৰ চৰকাৰে কিছুমান প্ৰচেষ্টা হাতত লৈছে যেনেকৈ আমি বিদ্যালয়বোৰত অসমীয়া ভাষাটো এটা অসমীয়া ভাষাটো শি শি অসমীয়া ভাষাৰ শিক্ষক ৰাখি অসমীয়া ভাষাটো ছাত্ৰ ছাত্ৰীসকলক ইয়াৰ বিষয়ে জ্ঞান দিয়া হয় আৰু আমি নামঘৰবোৰত বা আমাৰ আমাৰ কিছুমান অধিৱেশনত আমি অসমীয়া ভাষাটোৰ বিষয়ে আমি মানুহক ক'বলৈ পাৰোঁ আৰু কিছুমান কিতাপ উলিওৱা হৈছে যিবোৰত আমাৰ কবিতা গান এইবোৰৰ দ্বাৰা আমি অসমীয়া ভাষাটোৰ প্ৰচাৰ কৰিব পাৰোঁ নামঘৰত নাম কীৰ্তন গাই বৰগীত এইবোৰ আমি ছাত্ৰ ছাত্ৰীসকলক ইয়াৰ দ্বাৰা বহুতো জ্ঞান দিব পাৰোঁ এইবোৰৰ জৰিয়তে আমি আমাৰ অসমীয়া ভাষাটো সংৰক্ষণ কৰিব পাৰোঁ আৰু এনেকৈ আমি প্ৰচাৰ কৰিব পাৰোঁ